তেওঁলোক আজিকালি খেলবোৰত সকলো বেলেগ বেলেগ হৈ গ'ল ভিতৰুৱা অঞ্চলত কিছুমান আঞ্চলিক খেল ফুটবল খেল আগতে হৈছিল কিন্তু আজিকালি আন্তৰ্জাতিক হিচাপে কিছুমান খেলবোৰ আৰম্ভ হ'ল এনেকৈ বল ফুটবল খেলা তাৰপিছতে ক্ৰিকেট খেলা আৰু হকী খেলা তাৰপিছত এইবিলাক না আ আন্তৰ্জাতিক হিচাপে আৰম্ভ হ'ল আগতে আঞ্চলিক হিচাপে গাঁও এইখন গাঁৱৰ লগত সেইখন গাঁৱৰ ফুটবল খেলে বা এইটো এটা বিহু পূজাটো এটা হেৰি হয় ফূৰ্তি কৰে ফুটবল খেলাটো এটা বিৰাট ফূৰ্তি আছিল আৰু এ ডেকা চামে বেছি বিশেষকৈ বয়সস্থ লোকসকলে বিশেষকৈ খেলিছিল কিন্তু আজিকালি চব সৰু সৰু ল'ৰা ছোৱালীবিলাকো খেলে খেলিলেও সেই বস্তুটো লাহে লাহে লাহে লাহে গ্ৰাম্য অঞ্চলত কমি গৈছে এতিয়া এতিয়া স্কুলবিলাকত কিছুমান খেলা দিছে কিছুমান দৌৰা খেলাই তাৰপিছতে হেৰি কাবাডী খেলাটো স্কুলত সিমান এটা নহয় আগতে হেৰি লুকা ভা লুকা ভাকু খেলা তাৰপিছতে হকী হকী খেলাটো এতিয়া আন্তৰ্জাতিক হিচাপে হৈ আহিছে ফুটবল খেলাটো আনুষ্ঠানিক হিচাপে কিছু কমি গৈছে এতিয়া বৰ্তমানো কিছুমান খেল সেই কিছুমান খেল এতিয়া বৰ্তমান কমি গৈছে কিয় কিমান ছাত্ৰ ছাত্ৰীবিলাক আজিকালি এনেকুৱা ব্যস্ত হৈ গৈছে পঢ়া শুনাৰ ক্ষেত্রত মানে খেলা ধূলাৰ প্ৰতি ৰাপটো সিহঁতৰ অলপ কম কমি গৈছে আৰু গাৰ্জেনসকলেও মানে কিছুমান খেলা ধূলা কৰিলে ল'ৰা ছোৱালী জানো হাত ভৰি কিবা হ'ব বা কিবা এটা অসুবিধা হ'ব বা সময় পাৰ হৈ যাব টিউশ্যনত যোৱাৰ সময় পঢ়াৰ সময় পাৰ হৈ যাব এইবোৰ কাৰণত কিছুমানৰ অভিভাৱকসকলে কিছুমান খেলা ধুৱা কৰিব নিদিয়া হৈ গ'ল কিন্তু আগতে এইটো এটা মানে বাধ্যতামূলক আছিল বালে এইখন গাঁৱৰ লগত সেইখন গাঁৱে খেলিব ফুটবল খেলা খেলিব তাৰপা নহ'লে গাঁৱৰ ইস্ক ইখন স্কুলৰ লগত সিখন স্কুলে খেলিব কিন্তু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো সম্ভৱ নহয় কেতিয়াবা বেয়াকৈ লাগি যাবও পাৰে সেইবিলাক মানে অভিভাৱাসকলে অকণমান ভয় কৰা হ'ল সেইকাৰণে এতিয়া ডাঙৰ ডাঙৰবিলাকে মানে একদম হেৰি কৰি ৰাচ ৰাজ্যৰ জিলাৰ ভিতৰত ভিত্তিত এনেকুৱা খেলবোৰ আৰম্ভ হৈছে এতিয়া সকলো ডাঙৰ ডাঙৰ খেলবোৰ আৰম্ভ হ'ল সেইকাৰণে কিছুমান খেল এতিয়া কমি কমি গৈছে কমি গ'লেও কিছুমান আন্তৰ্জাতিক খেলবোৰ এতিয়া বৰ্তমান চলি আছে যেতিয়া হকী হকী খেলে একেবাৰে খেলাৰ মেইন হেৰি হৈছে আন্তঃৰাষ্ট্রীয় খেলা মেইন হৈ পৰিছে তাৰপিছত ক্ৰিকেট খেলা বল খেলা তাৰছতে এইবোৰ কি কমি কিছুমান কমি গৈছে কিছুমান কমি যোৱা নাই কাৰণ ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকৰ খেলাবিলাক গ্ৰাম্য অঞ্চলত বিশেষকৈ খেলাবোৰ প্ৰায় হৈ থাকে কিন্তু টাউনৰ অঞ্চলত খেলাবোৰ টাউন অঞ্চলত খেলাবিলাক খুব কমি গৈছিল কাৰণ টাউনৰ ল'ৰা ছোৱালীবিলাকক ইমান ব্যস্ততাৰ মাজত অভিভাৱকসকলে ৰাখে পঢ়া শুনা টিউচন বা ইফালে ডেন্সৰ স্কুল তাৰপিছতে ছবি অঁকা স্কুল এইবিলাকত বেছিভাগ পঠাই খেলা ধূলাত পঠোৱাটো অলপ মানে অভিভাৱকসকলৰ মানে কিছু কমি গৈছিল কিন্তু টাউনত হে কমি গৈছে কিন্তু গাঁও অঞ্চলত কিন্তু এইবোৰ বস্তু ইমান কমি যোৱা নাই এটা সময় লৈ আবেলি সময়ত আবেলি আমাৰ স্কুলৰ পৰা আহি স্কুল ফিল্ডত হওক পথাৰৰ ফিল্ডতে হওক তেনেকুৱাকৈ খেলা ধূলা কৰিবলৈ যায় তেওঁলোকে গৈ গধূলি সময়ত আকৌ চাহ পানী খাই আ আজৰি হৈ তেওঁলোকে আকৌ পঢ়া শুনাত লাগি যায় কিন্তু টাউনৰ আজিকালি ল'ৰা ছোৱালী পঢ়া শুনাত ইমান ব্যস্ত হৈ গৈছে তেওঁলোকৰ মানে আজৰি খেলিবলৈও আজৰি নোহোৱা হৈ গৈছে তেওঁলোকৰ তেওঁলোকে গৈয়ে তেওঁলোকে মানে স্কুলত টিউচন আছে তাৰপিছতে আৰ্ট স্কুল আছে ডেঞ্চিং স্কুল আছে তাৰছে গানৰ স্কুল আছে এইবিলাকত ব্যস্ত হৈ যায় ব্যস্ত হৈ যোৱাৰ কাৰণে কিছুমান বস্তু ক লাহে লাহে এতিয়া কমি গৈছে শিক্ষাৰ শিক্ষাটো বাঢ়ি গৈছে কিন্তু খেলা ধূলাটো কিছু কমি গৈছে এতিয়া সেইকাৰণে আগৰ নিচিনা ফুটবল খেলা এতিয়া আগৰ নিচিনা নাই তথাপিও আঞ্চলিক ভাগত গ্ৰাম্য অঞ্চলত বা আঞ্চলিক ভিত্তিত কিছুমান খেল ধূল এতিয়াও চলি আছে এতিয়াও সম্পূৰ্ণ কমি যোৱা নাই কিন্তু আন্তৰ্জাতিক খেলাবোৰ এতিয়া বৰ্তমানে বহুত বাঢ়ি বাঢ়ি গৈছে আৰু ক কম্পিটিশ্যন যুগ হৈছে এতিয়া কম্পিটিশ্যনৰ যুগ তাৰপিছতে সেই সকলো পুৰস্কাৰ বিতৰণ সেইবিলাক সেইবিলাক বিচাৰে কিছুমানে আগৰ দিনৰ ল'ৰা ছোৱালী সেইবিলাক চোৱা নাছিল খ ফূৰ্তিতে খেলিব গৈছিল খেলাৰ যোগেদি তেওঁলোকৰ শাৰীৰিক ব্যায়াম হৈছিল কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকে অভিভাৱকসকলে খেলা ধূলাৰ যাবলৈ একেবাৰে নিদিয়ে তাৰ বিনিময়ত তেওঁলোকৰ মানে শাৰীৰিক ব্যায়ামটো একেবাৰেই কমি গৈছে অ কিছুমান সেইকাৰণে কেৱল পঢ়া পঢ়া শুনা আৰু ঘৰ ঘৰতে পৰিয়ালৰ লগতে বেছি ব্যস্ত হৈ থাকে সামাজিক গা সামাজিক হিচাপে সামাজিক কামটো বহুত কমি গৈছে ওচৰৰ ল'ৰা ছোৱালীয়ে ই ইঘৰৰ ল'ৰা ছোৱালীয়ে সিঘৰে চিনি নোপোৱাৰ নিচিনা হৈ যায় গাঁৱৰ ল'ৰা ছোৱালীয়ে গাঁৱৰ ল'ৰা মানুহ মানুহক চিনি নাপায় যিহেতু কোনো লগত কোনো লগৰ লগতে খেলা ধূলা নাই একেলগে ফুৰা চকা নাই এক অহা যোৱা নাই পৰিয়ালৰ লগতে অহা যোৱা কৰে নিজৰ মাক দেউতাক ভাই ভনীৰ লগতে অহা যোৱা কৰে তেওঁলোকৰ লগতে ব্যস্ত হৈ থাকে সময়মতে স্কুলত যায় সময়মতে ঘৰ আহি পায় আকৌ অভিভাৱকৰ লগতে মাক দেউতাকৰ লগতে তেওঁলোকে ব্যস্ত হৈ পৰে সেইকাৰণে ওচৰ চুবুৰীয়াৰ লগত তেওঁলোকৰ মিলা প্ৰীতিটো নোহোৱা হৈ গৈছে নোহোৱা হৈ যোৱাৰ বিনিময়ত কিছুমান খেল ধেমালিও ক কমি গৈছে কাৰণ অকলে কোনে অকলে কৰিব দুজন এজনে খেলিলে বেছিভাগে নেখেলে অ এজন দুজনে খেলিব খুজিলে দুজন মানে নেখেলে সেইকাৰণে কিছুমান খেল ধেমালিবিলাক কমি সেইকাৰণে কমি গৈছিল বিশেষ আজিকালি চব আন্তৰ্জাতিক হৈ গ'ল আৰু কম্পিটিশ্যন যুগ হৈ গ'ল কম্পিটিশ্যনৰ কাৰণে চব বস্তু কম্পিটিশ্যন কৰাটোৱ বেছি সুবিধাজনক বুলি ভাবি লয় কিন্তু এতিয়া আমি ভাবা মতে খেল ধেমালিটো খুব ডাঙৰ বস্তু ফুটবল খেলাটোতো ল'ৰা ছোৱালীৰ কাৰণে অতি ভাল লগা খেলা কিমান এটা ফূৰ্তি হ'লে ইফালে বাৰ বাৰজন থাকে বাৰজন পফ ইফালে বাৰজন সিফালে বাৰজন থাকে দুখন তিনিখন গাঁৱৰ লগত লগ হৈ খেলে বা গাঁৱতে দুটা দল হয় এটা এইটো চুবাৰ লগ আৰু সেইটো চুবাৰ লগত এনেকৈ খেল ফুটবল খেলিছিল ফুটবল খেলাৰ লগতো তেওঁলোকৰ হৰা জিকা হৈছিল আৰ জিকিলে তেওঁলোকে কিমান ফূৰ্তি ধেমালি কৰি একে চিঞৰ বাখৰ কৰি গান চান গাই ঘৰলৈ আহে পুৰস্কাৰলৈ তেওঁলোকে চিন্তা কৰা নাছিল হৰা জিকাটোলৈহে চিন্তা কৰিছিল জিকিলে তেওঁলোকে এনেই এটা ফূৰ্তি কৰিছিল কিন্তু আজিকালি কেৱল পুৰস্কাৰক লৈহে চিন্তা হয় পুৰস্কাৰটো মানে পালেহে তেওঁলোকে ভাল পায় পুৰস্কাৰ পালেহে যাবলৈ বিচাৰে এনেকুৱা হৈ গৈছে সেইকাৰণে কম্পিটিশ্যনৰ যুগ হৈ গ'ল এতিয়া আজিৰ যুগবিলাক কম্পিটিশ্যনৰ যুগ বৰ্তমান কিছু খেলা আছে থাকিলেও গ্ৰাম কিছুমান খেলা বন্ধ হৈ গৈছে ফুটবল খেলাবিলাক প্ৰায় মানে সৰু সৰু গাঁওবিলাকত নোহোৱা নিচিনাই হ'ল ত ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ আন্তঃজাতিক খেল এইবিলাক মানে হেৰি লগত ভাৰত ইণ্ডিয়াটো আমাৰ অসমৰ মানুহবিলাকে গৈ কম্পিটিশ্যন কৰে এইবিলাক খেলটো বহুত অসমৰ ল'ৰা ছোৱালী আগতে অসমৰ বাহিৰত গৈও বহুত খেলা ধূলা কৰি আহিছে তেওঁলোকৰ বহুত সুনাম অৰ্জন কৰি আছে আমাৰ গাঁৱৰ পৰাও বহুত ল'ৰা ল'ৰাই গৈ পেলাই বাহিৰত গৈ খেল বল ফুটবল খেলি বহুত সুনাম অৰ্জন কৰি আহিছে সেইবিলাক সুনাম অৰ্জন এতিয়াও বৰ্তমান জিলিকি আছে তেওঁলোকৰ নাম কিন্তু আজিকালি পাৰ হেৰি হিচাপে দল হিচাপে খেলে কম্পিটিশ্যন হিচাপে খেলে এতিয়াও বৰ্তমান আছে আৰু গোটে একেবাৰে কমি যোৱা নাই কিন্তু আজিকালি বিশেষকৈ শিক্ষাৰ কাৰণে শিক্ষাটোৰ কাৰণে মানে ল'ৰা অভিভাৱকসকলে কিছুমান খেলা ধূলা সৰু সৰুৰে পৰাই এই নকৰোঁতে নকৰোঁতে সিহঁতে ডাঙৰ হ'লে কৰিব নোৱাৰে ডাঙৰ হ'লে সিহঁতৰ কিছুমান লাজ লাগে ভয় লাগে আৰু হাত ভৰিবিলাক সিহঁতক ভ ভয় কৰে ভাং কিবা হ'ব নেকি কিবা হ'ব নেকি এই বুলি ভাৱ এটা লয় সেইটো কাৰণে সিহঁতে এতিয়া খেলা ধূলাবিলাক কিছু কমি আহিছে এতিয়া এয়া